হয় দাদা ৰখাব ইয়াতে আপোনাৰ লগত আহি খুবেই ভাল লাগিল দেই আপোনাৰ কথা বতৰা ব্যৱহাৰ পাতি বহুত ভাল এনেকুৱা লাগিল যে আপোনাক বহুত দিনৰ চিনাকি ঘৰুৱা মানুহ তেনেকুৱা নিচিনাহে লাগিল যদিও চহৰখনত মই নতুন চিনি নেপাওঁ তেনেকৈ আপুনি যে চিনাকি কৰাই দিলে তাকে অশেষ ধন্যবাদ পাছত প্ৰয়োজন হ'লে আপোনাক যোগাযোগ কৰিম নাম্বাৰটো দি থৈ যাব